গাঁৱত বাস কৰা লোকসকলে প্ৰায়ভাগে চহৰলৈ গৈ চাকৰি বা ব্যৱসায় আৰম্ভ কৰিবলৈ আৰম্ভ কৰে কিন্তু তেওঁলোকে যে পশু প্ৰতিপালন কৰিয়েই এক লাভজনক ধন উপাৰ্জন কৰিব পাৰে সেই বিষয়ে তেওঁলোকে গম গমকে নাপায় যদি আপুনি এখন গাঁৱত বাস কৰে আৰু কোনো চাকৰি নাই তেনেহ'লে তিন বিভিন্ন ধৰণৰ ব্যৱসায়ৰ দ্বাৰা আপুনি অধিক লাভ অৰ্জন কৰিব পাৰে এই ক্ষেত্ৰত আমাৰ ঘৰৰ ওচৰতে থকা তিনিজন ব্যক্তিৰ কথা মই ক'বলৈ বিচাৰিছোঁ প্ৰথমজনে ট্ৰি ফাৰ্ম কৰিছে অৰ্থাৎ আজি আমি প্ৰথম বছৰ ফাৰ্মৰ বিষয়ে তেওঁলোকে কেনেকে কৰিছিলে অৰ্থাৎ প্ৰথম বছৰত তেওঁ কেনেকে ট্ৰি ফাৰ্ম কৰিছিলে সেই বিষয়ে আপোনালোকক ক'ব বিচাৰিম এতিয়া ট্ৰি ফাৰ্ম বুলি ক'বলৈ হ'লে বিভিন্ন ধৰণৰ খেতিৰ কথা আমি ক'ব পাৰোঁ উদাহৰণস্বৰূপে চাহৰ খেতি ধানৰ খেতি চাচি গছৰ খেতি নাইবা অন্য শাক পাচলিৰ খেতিৰ কথা ক'ব পাৰোঁ কিন্তু এই ব্যৱসায়টোত অলপ সাৱধান হ'ব লাগে এই ব্যৱসায়টো অধিক ধৰণে আৰম্ভ কৰাৰ পিছত আপুনি এই ব্যৱসায়ৰ পৰা যথেষ্ট ধন উপাৰ্জন কৰিব পাৰে প্ৰথমে ট্ৰি ফাৰ্ম কৰাৰ আগতে মাটিৰ তথ্যৰ পৰীক্ষা অতিকৈ প্ৰয়োজনীয় সেই মাটি সেই খেতিৰ বাবে উপযোগী হয় নহয় বা কোন ধৰণৰ মাটি কেনেধৰণৰ খেতিৰ বাবে আৱশ্যক সেই বিষয়ে জানিব লাগিব তাৰপিছত আমি সেই মাটিডোখৰত কি ধৰণৰ সাৰ প্ৰয়োগ কৰি সেই মাটিৰ উৰ্বৰতা বঢ়াম সেই বিষয়ে জানিব লাগিব দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ বিভিন্ন ধৰণৰ দোকান বা বজাৰৰ কথা আমাৰ ওচৰতে থকা এজন ব্যক্তিয়ে তেওঁ গোলামাল গোল গেলামালৰ দোকানৰ দ্বাৰা বহুত ধন অৰ্জন কৰিছে তেখেতৰ দোকানত চাউল চাউল দাইল তাৰপিছতে বিভিন্ন ধৰণৰ চিপচ আৰু বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰে তাৰপিছত মই ক'বলৈ গৈছোঁ আৰু এজন ব্যক্তিৰ কথা যিজনে বৰ্তমান আমাৰ নিচেই কাষৰতে চাহ খেতি কৰি বহু টকা অৰ্জন কৰিছে চাহ খেতি কেৱল ছয় বা সাত মাহৰ বাবেহে উপাৰ্জন অৰ্থাৎ আমাক টকা দিয়ে সেই মাহ আৰম্ভ হয় ফেব্ৰুৱাৰী বা মাৰ্চৰ পৰা নৱেম্বৰলৈকে এই চাহ খেতিৰ বিভিন্ন ধৰণৰ ৰিস্কো আছে চাহ খেতিত চাহ খেতিত কেতিয়াবা চাহপাত জ্বলি যাব পাৰে এই ক্ষেত্ৰত লাভৰ পৰিৱৰ্তে লোকচানৰো লোকচানো হ'ব পাৰে সেই ক্ষেত্ৰত আমি এই বিষয়ে বিভিন্ন ধৰণৰ সাৱধান সাৱধানতা অৱলম্বন কৰিব লাগে তাৰপিছত আমি এক অন্য আদি ব্যৱসায় বিষয়ে মই ক'বলৈ আৰম্ভ কৰিছোঁ দ্বিতীয়টো হ'ল পশুপালন এতিয়া পশুপালন বুলি ক'বলৈ হ'লে বিভিন্ন ধৰণৰ পশু আমি পালন কৰিব পাৰোঁ তাৰে উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ হাঁহ কুকুৰা পালন হাঁহ কুকুৰা পালন এক অতি ন্যূনতম ধনৰ পৰা আৰম্ভ কৰিব পাৰোঁ প্ৰথমে পঞ্চাছৰ পৰা ষাঠিটা পোৱালি প্ৰায় অতি কম টকা দি কিনি আনিব লাগে তাৰপিছত সেই পোৱালীসমূহক বিভিন্ন দৰৱ বা বেজী দি তেওঁলোকক বীজাণমুক্ত কৰি ল'ব লাগে তাৰপিছত তেওঁলোকক প্ৰায় তিনিৰ পৰা চাৰি মাহলৈকে বিভিন্ন ধৰণৰ দানা বা প্ৰটিন দিব লাগে যাতে তেওঁলোক সেই অৰ্থাৎ সেই হাঁহ কুকুৰাবোৰ ডাঙৰ দীঘল হৈ আমাক এক লাভজনক টকা অৰ্জন কৰাত সহায় কৰে এই ক্ষেত্ৰত হাঁহ কুকুৰাৰ পৰা আমি কণী বিকিও পইচা লাভ কৰিব পাৰোঁ অৰ্থাৎ আৰু ইয়াৰ লগতে আমি যদি সেই ফাৰ্ম অৰ্থাৎ হাঁহ কুকুৰা ফাৰ্ম আমি নৈ বা পুখুৰীৰ তলত অ বা ছৰী পুখুৰীৰ ওপৰত আমি যদি সাজোঁ তেতিয়া সেই হাঁহ কুকুৰাৰ যি মলমূত্ৰ সেই মলমূত্ৰ পানীত পৰিব আৰু লগতে সেই পানীত যদি আমি বিভিন্ন ধৰণৰ মাছৰ পোহ পালন কৰোঁ তেন্তে সেই মলমূত্ৰ খাই সেই মাছ ডাঙৰ দীঘল হ'ব পাৰে তাৰপিছত ক'বলৈ গ'লে আৰু আৰু এটা ব্যৱসায় হ'ল